শাৰীৰিক ব্যায়ামটো হৈছে আমি আমাৰ নিজৰ শৰীৰটোৱে যেতিয়া এটা কোনো কাম শ্ৰম কৰি কৰোঁ আৰু সেইবিলাকেই হৈছে শাৰীৰিক ব্যায়াম আৰু শাৰীৰিক ব্যায়ামত কোনো এটা অংগ প্ৰত্যংগ বিশেষভাৱে তাত শ্ৰম কৰা দেখা যায় আৰু সেইটোত প্ৰভাৱ পেলায় অংগ প্ৰত্যংগত কিন্তু যোগাসনত আমি কিছুমান পদ্ধতি আছে আৰু সেই পদ্ধতিসমূহৰ যোগেদিহে আমি যোগাসন কৰা হয় আৰু যদি সেই পদ্ধতিসমূহ আমাৰ ভুল হয় বা সেইধৰণে নকৰোঁ যেনেধৰণে কৰিব লাগে তেতিয়া কিন্তু অপকাৰ হোৱাহে দেখা যায় আৰু শাৰীৰিক ব্যায়াম আৰু যোগাসনৰ মাজত দুয়োটাই কৰিলে আচলতে স্বাস্থ্যৰ কাৰণে ভাল দুয়োটাৰ কাৰণে শাৰীৰিক ব্যায়াম আমি যি যিখিনি দৈনন্দিন জীৱনত কৰি আছোঁ ব্যায়াম কোনো এটা কাম বা কিবা কৰি থকা হয় সেই সকলোবিলাক শাৰীৰিক ব্যায়ামতে কৰা হয় কিন্তু যোগাসন আমি যদি কৰোঁ সেই ক্ষেত্ৰত আমি পদ্ধতি হিচাপত কৰিব লাগিব বিশেষ পদ্ধতি আছে সেইবিলাক আমি ভালদৰে পদ্ধতিসমূহৰ যোগেদি কৰিলেহে আমি সেইসমূহ কৰিবপৰা যাব সেইসমূহৰ যোগেদি কৰিলেহে আমাৰ উপকাৰ হ'ব নহ'লে আন ধৰণে যদি ভুল ধৰণে আমি যোগাসন কৰোঁ সেই তেনেকৈ কৰিলে কিন্তু আমাৰ উপকাৰ সাধক চাৰি অপকাৰহে হ'ব সেইকাৰণে সেই বিষয়ে সচেতন ৰাখি যিমান পাৰি সিমান শুদ্ধকৈ আমি যোগাসনত কৰা উচিত আৰু সেইকাৰণে যোগাসন আমাৰ শৰীৰৰ কাৰণে বহুৱেই উপকাৰী সেই ক্ষেত্ৰত আমি শাৰীৰিক ব্যায়াম আৰু যোগাসন দুয়োটাই কৰি থকা উচিত